আমাৰ এলেকাত স্বাস্থ্য সেৱাৰ যথেষ্ট উন্নতি হৈছে কিন্তু তথাপিও যেন কিছু অসুবিধা আছে যেনেকুৱা বিভিন্ন ক্ষেত্ৰত স্পেচিয়েলি ডক্তৰৰ কিছুমানো প্ৰয়োজন আৰু ইনষ্ট্ৰুমেণ্ট যিবিলাক ইনষ্ট্ৰুমেণ্টৰ কাৰণে হয়তো কিছুমান পৰীক্ষা নিৰীক্ষা কৰাত অসুবিধা হয় বা বাহিৰত যাব লগা হয় গতিকে গতিকে যিখন মেডিকেল কলেজ আছে তাত যদি সমস্ত যোগাৰ আৰু ভাল স্পেচিয়েলিষ্ট চিকিৎসক থাকে তেতিয়াহ'লে যিকোনো বেমাৰৰ ক্ষেত্ৰত ক'তো যাব নালাগে গতিকে তাতে সম্পূৰ্ণ চিকিৎসা হয় গতিকে মোৰ মতে তাত চিকিৎসক স্পেচিয়েলিষ্ট কেইজনমানৰ দৰকাৰ আৰু যিকোনো ইনষ্ট্ৰুমেন্টৰ যিখিনি ইনষ্ট্ৰুমেন্টেদি যিকোনো পৰীক্ষা কৰিব পাৰি সেইখিনি আৰু অনবৰত বিদ্যুৎ যোগানটো থাকিব লাগে যাতে বিদ্যুৎ যোগানৰ অবিহনে ট্ৰেন্স হেৰি ইনভাৰ্টাৰ বা কিবাই দি কিছুমান অপাৰেচন কৰাত অসুবিধা হয় গতিকে বিদ্যুৎ যোগানটোত মন দিব লাগে সেইটো এটা ইম্পৰটেন্ট ফেক্টৰ নহয় কিন্তু